মোৰ প্ৰিয় শিল্পীগৰাকী হ'ল ডক্টৰ ভূপেন হাজৰিকা তেওঁ হৈছে অসমৰ এগৰাকী বলিষ্ঠ কন্ঠশিল্পী সুৰকাৰ গায়ক আৰু গীতিকাৰ তেওঁৰ ব্যক্তিত্ব আৰু তেওঁক মোৰ খুবেই ভাল লাগে কাৰণ তেওঁ অসমীয়া জাতিটোৰ হকে বহুখিনি অৱদান দি গৈছে তেওঁৰ যি যিসমূহ গীত ৰচনা কৰিছিলে গোটেই গীতসমূহৰ ভিতৰত প্ৰায়খিনিয়ে প্ৰায়খিনি গানতে জাতীয়তাবাদী মনোভাৱ আছিলে জাতিটোৰ হকে বহুখিনি কৰি থৈ গৈছে জাতিটোৰ হকে বহুখিনি দি গৈছে তেওঁ তেওঁৰ দৰে অসমত দ্বিতীয়জন আৰু নোলাবই চাগৈ তেওঁ যিখিনি কৰিছে তেওঁৰ দৰে কোনো কোনো দ্বিতীয়জনে গান ৰচিবও নোৱাৰে আৰু সেই সুৰ সেই শব্দ গানসমূহত দিবও নোৱাৰে আৰু তেওঁৰ যি শব যিসমূহ শব্দ প্ৰয়োগ কৰিছিলে সেই শব্দসমূহ আমি এতিয়া উচ্চাৰণ কৰিব বাবেও অলপ অসুবিধা সন্মুখীন হওঁ আৰু সেই শব্দসমূহ বুজিবৰ বাবেও কেতিয়াবা আমি কোনোবাখিনিত থমকি ৰব লগা হয় যিসমূহ তেওঁ ইমান ইমানেই গধুৰ শব্দ ব্যৱহাৰ কৰিছিলে সেই গীত গীতসমূহ যেতিয়া নেকি আমি ক'ৰবাত গাওঁ আমাৰ গৰ্বতে আমাৰ বুকু উফন্দি উঠে যে ইমান এটা ধুনীয়া গান তেওঁ ৰচি গৈছে অসমীয়া জাতিটোৰ হকে উদাহৰণস্বৰূপে মানুহে মানুহৰ বাবে গানটোকেই চাব পাৰোঁ গানটো যদি গোটেই মূলভাৱটো চোৱা হয় তেতিয়া দেখি আমি বুজিব পাৰোঁ যে সঁচাকৈয়ে মানুহে মানুহৰ বাবে গানটোত কিমানখিনি কথা তেওঁ কৈ গৈছে গানটোৰ জৰিয়তে যিসমূহ নেকি আমি সহজে বুজিবও নোৱাৰোঁ আৰু তেওঁ যিখিনি গানৰ জৰিয়তে কৈ গৈছে অসমীয়া জাতিটোৰ হকে বা আমাৰ গোটেই দেশখনৰ হকে যে অসমীয়া আজি তেনেই দুখীয়া কি কাৰণে কৈ গৈছে আৰু সেইসমূহ এতিয়া কথাই কথাই ফলিয়াই গৈ আছে আৰু তেওঁ নিজৰ এটা নিজস্ব ব্যক্তিত্বও আছিলে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আছিলে তেওঁৰ ব্যক্তিগত জীৱনতো এজন খুবেই ভাল মানুহ আছিলে তেওঁ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেওঁ নিজে কৈ গৈছে মই যেতিয়া মোৰ যেতিয়া মৃত্যু হ'ব মোৰ মৃত্যুত এই গানটোকেই বজাব যে মই যেতিয়া এই পৃথিৱীৰ পৰা মায়া এৰি গুচি যাম সেই গানটোৰ জৰিয়তে তেওঁ কৈ গৈছে যে সঁচাকৈয়ে তেওঁ যেতিয়া এই পৃথিৱীৰ পৰা মায়া এৰি গুচি যাব একো নহ'লেও অন্ততঃ যেন তেওঁৰ আপোনজনে তেওঁ তেওঁৰ বাবে এটোপাল হ'লেও চকুপানী উলাই যে তেওঁ কি কি কৰি থৈ গ'ল আৰু গোটেই বস্তুখিনি এবাৰ ফঁহিয়াই চাব কৈছে যে সঁচাকৈয়ে তেওঁ বহুত কিবা কিবিয়েই কৰি গৈছে তেওঁৰ নামতেই ঢলা শদিয়া দলং বনোৱা হৈছে যাক আমি ডক্টৰ ভূপেন হাজৰিকা সেঁতু বুলি কওঁ মানে জানো সেইবাবে মোৰ ভূপেন হাজৰিকাক বহুতেই ভাল লাগে ভূপেন হাজৰিকা অকল কন্ঠশিল্পীয়ে নহয় এজন খুবেই ভাল গায়ক সুৰকাৰ আৰু গীত ৰচনা কৰা এজন ব্যক্তি আৰু তেখেতৰ দৰে ব্যক্তিত্ব তেখেতৰ দৰে সুৰ তেখেতৰ দৰে কন্ঠ তেখেতৰ দৰে গীত ৰচনা কৰা তেখেতৰ দৰে শব্দ প্ৰয়োগ কৰা দ্বিতীয়জন অসমীয়া কন্ঠশিল্পী অসমত নোলাব বুলিয়েই মই কওঁ আৰু সেইবাবে তেখেতক মোৰ ভাল লাগে